হেল্ল' ফুড হাট ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ হয় ন অঁ মই মানে টেবুল এখন বুকিং কৰিব বিচাৰোঁ বাৰ্থডে' পাৰ্টি এটাৰ কাৰণে পাঁচ ছয়জন মান মানুহৰ কাৰণে অ' কৰিব বিচাৰোঁ বুকিংটো অ' পাৰ্টিটো বাৰু কাইলৈ আছে মোৰ যিহেতু মই আগতীয়াকৈ টেবুলখন বুকিং কৰিছোঁ ন তো মই কিবা অফাৰ পাম নেকি বাৰু অঁ পাম ন অঁ অঁ ঠিক আছে বুকিংটো কৰি দিব আপুনি আৰু অঁ কৰি দিব অঁ ইমানখিনি জনোৱাৰ বাবে ধন্যবাদ